অঁ সভাপতি হয় ন অঁ সেই মই মানে আমাৰ ইয়াতে আমাৰ গাঁৱত বহুতে ঘৰ পাই আছে কিন্তু মই পোৱা নাই অঁ এতিয়া কি কৰিব লাগিব মই ভালকে নাজানো অঁ আপুনি কৈ দিয়কচোন কি কৰা নাই লাষ্ট ডেট কেতিয়াবা অঁ বেছি দিন নাই কি

ও ও হয় হয় হয় হয়

অঁ অঁ অঁ অঁ দিয়ক দিয়ক হ'ব দিয়ক বুজছে ভালে লাগিল ধন্যবাদ মই বস্তুখিনি পিছে কাগজ পত্ৰখিনি লৈ তিনিআলি দোকানখনত যাম যাই অনলাইন কৰিম আৰু অঁ অঁ মই ভালকে গম পোৱা নাছিলোঁ